হয় তেনেকুৱা ৰাজনৈতিক দল বা সংগঠন আছে যিয়ে ক্ৰীড়া প্ৰতিযোগিতা অনুস্থিত কৰে আজিকালি স্কুল কলেজ আদিৰ ভিতৰত ক্ৰীড়া প্ৰতিযোগিতা পাতে তাৰ পৰা বহুতো সাফল্য অৰ্জন কৰে তাৰ পৰা বহুতো খেলুৱৈ ওলায় যিটো ভৱিষ্যতে দেশৰ হকে খেলিবলৈ যায় বহুতো সাফল্য অৰ্জন কৰে দেশৰ নাম আনে এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা আমাৰ ৰাজ্যত হৈ থাকে